হেল্ল' অঁ অঁ অঁ ময়ো দিছিলোঁ মই ফোন মাৰিছিলোঁ কাৰণ মোক আপুনি কাপোৰৰ দোকানী নহয় জানো অঁ মই ফোন এইকাৰণে মাৰিছিলোঁ মোৰ ভণ্টিৰ বিয়াৰ কাৰণে কেইযোৰ মান কাপোৰ লাগিছিল মানে কেনেকুৱা ধৰণৰ কেনেকুৱা কোৱালিটিৰ কাপোৰ পায় অঁ পাটৰ কাপোৰ পাম পাটৰ কাপোৰ নৰ্মেল মানে পলি পাট আৰু তোমাৰ আৰু আপোনাৰ হেৰি মিক্স পাট মানে এ চি কটন ধৰণৰ কাপোৰ আছে অঁ কেনেকুৱা প্ৰাইজবিলাক কেনেকুৱা অঁ ঠিক আছে আৰু এনেই ডিছকাউণ্ট হ'বনে আমি মানে বেছি কৰি ল'ম বিয়াৰ কাৰণে অঁ ঠিক আছে হ'ব বাৰু আমি দহ বাৰযোৰ মান ল'ম মোটামোটি ধৰক এযোৰ কাপোৰত মানে পাটৰ কাপোৰ কেইযোৰ বাৰু দহ বাৰ হাজাৰৰ ভিতৰত লাগিব আৰু এই যে কেঁচা পাট আৰু এ চি কটন মিক্স পাট এইবিলাক পোন্ধৰশ বাৰশৰ ভিতৰত লাগিব ছয় সাতযোৰ মান অঁ আৰু কেনে সেই পেণ্ট চাৰ্ট পায়নে

অঁ অঁ অঁ হেল্ল' অঁ ঠিক অঁ হ'ব নিম বাৰু অঁ অঁ অঁ অঁ ঠিক আছে হ'ব অঁ মই আমি কালি কালি নহয় পৰহি মানে যাম দিয়ক আপুনি মানে ৰঙবিলাক পাৰে যদি মেছেজত কৰি দিব পাৰিব নেকি অঁ হ'ব অঁ অঁ

অঁ অঁ অঁ অঁ সৰু সৰু বস্তুবিলাক পায়নে অঁ অঁ অঁ ঠিক আছে হ'ব দিয়ক অঁ আমি যাম দিয়ক